অঁ হে অঁ হেল্লো দাদা কওক কওক এই কওক খবৰ খাতি কওক দোকানখন বন্ধ মানে কেইদিনমান বন্ধ ৰাখিছিলোঁ মই মানে এফালে যাবলগীয়া আছিলে সেইটো কাৰণে দোকানখন অঁ নাই নাই মই অঁ

নাই এইটো হয় বাৰু কিন্তু মানে মই এইফালে গৈছিলোঁ তাৰমানে ক'ৰবাত মোৰ যাবলগীয়া কাম ইমা আৰ্জেণ্ট কাম অলপ আছিলে অঁ দোকানতে দোকানতে আছোঁ আপুনিও বহুত দিন অহা নাই দেখা নাই আপোনাক ক'ৰবাত গৈছিলে নেকি অঁ ঠিক আছে ঠিক আছে অঁ চব আৰু এতিয়া আছে আছে মিঠা আলু কাঠ আলু চব আছে আছে চব আছে ঠিক আছে অঁ নাই নাই ঠিক আছে মই এইবাৰ চব বস্তুৰে ডিছকাউণ্টত

অঁ নাই নাই ঠিক আছে আপুনি আহিলে হ'ল মিলাই দিম ঠিক আছে ঠিক আছে ঠিক আছে হ'ব আপুনি আহিলে মিলাই দিম আহিব আহিব দেই অঁ অলপ বিজি আছোঁ অলপ আহিব আপুনি দেই হ'ব